হেল্ল' দাদা হয় মই অলপ আগতে আপোনাৰ কেবখন বুক কৰিছিলোঁ মই আগতীয়াকে পে'ও কৰিছিলোঁ দুশ চল্লিছ টকা গতিকে মোৰ এতিয়া যাবলগা হোৱা নাই কাৰণে মই কেবটো কেঞ্চেল কৰিলোঁ ত' মোৰ দুশ চল্লিছ টকা মোক ৰিফাণ্ড কৰিব লাগে আপুনি মোৰ জিপে'ত সেই দুশ চল্লিছ টকাটো ৰিফাণ্ড কৰি দিয়ক